আচলতে তেনেকুৱাটো আমাৰ দোকানত মই নাৰাখোঁ বাৰু কিন্তু এই এইবাৰ আনোতে মানে যেতিয়া ডেলিভাৰী দিছিলে নহয় তেতিয়া মানে বৰষুণ অলপ পৰিছিল বৰষুণ বৰষুণৰ বাবে হয়তো অলপ বৰষুণৰ পানী চানী পৰি পৰাখিনি আপোনাৰ তাত গ'ল নেকি ওপৰৰ মানে পিঁয়াজ কেইটা বা আলুখিনিত মানে অলপমান বৰষুণ পৰিছিল তেনেকুৱা হয়তো হ'ব পাৰে দেই কিন্তু আমাৰ দোকানত অঁ এইবাৰ কিবা এটা এই এনেকুৱা কাৰণতে হ'ল দিয়া মানে কি হ'ল বৰষুণ নপৰিলে ঠিকে থাকিলহেতেন বৰষুণ পৰি গ'ল যে বৰষুণ পৰাৰ কাৰণে মানে বস্তুখিনি অলপ হয়তো কিবা কাৰণত ডেমেজ হ'ব পাৰে এটা কাম কৰিব আপুনি যিখিনি বেয়া হৈছে কিমানখিনি বেয়া হৈছে মোক জনাব আৰু যদি আছে গোটেইখিনি লৈ আহিব মই সলাই হ'লেও দিম তেতিয়াহ'লে এইবাৰ আহিলে মই অলপ আপোনাক সৰহকৈ লগতেই দি দিম নহলে পইচাটো হ'লেও আপোনাৰ পৰা অলপ কমকৈ ৰাখিম এনেইতো বাকী বাকী বাকী বস্তুকেইটা আপুনি বেয়া পোৱা নাই অঁ এই সেইটোৱে হ'ব পাৰে দেই এই বতৰৰ কাৰণে আমিতো গম নাপাম ন' কাৰ তাত কি গৈছে বা কেনেকুৱা হৈছে আৰু সদায়তো চোৱাও নাযায় সেইকাৰণে চাগে হ'ব পাৰে আপোনাৰ বাকী কিবা কমপ্লেইন আছে নেকি আপোনাৰ অঁ বাকী দাইল চাইলটো ঠিকে আছে অঁ অঁ হয় হয় সেইটো হ'লে আমাৰো বেয়া লাগে বাৰু কাষ্টমাৰখিনিয়ে যদি আমাৰ পৰা নিয়া যিখিনি নিবলৈ আহে সেইখিনি যদি আকৌ বেয়া পাই গৈছে আমা আমাৰো অলপ বেয়া লাগে দিয়াচোন সকলোৱেটো আৰু পইচা দিছে বস্তু নিছে অঁ সেয়াই আৰু সেইটোতো সকলোৰে হ'ব বাৰু এইটো আমি বুজি পাওঁ সেইবাবে এটা কাম কৰিম আপুনি এবাৰ আহিলে মোক মনত কৰাই দিব কথাটো আৰু যদি বেছি সৰহখিনিয়ে যদি সেই আছে তেতিয়াহ'লে আপুনি লৈয়ে আহিব মই চেঞ্জ কৰাই দিম আপুনি তেতিয়াহলে'সেইখিনি লৈয়ে আহিব মই সেইখিনি এক্সেঞ্জ কৰি দিম নহ'লে যদিহে আনিব টান পাইছে মই অলপ পইচা হ'লেও আপোনাক ঘূৰাই দিম

হয় হ'ব লৈ আহিব অঁ ঠিক আছে